আমি ঘৰৰ প্ৰৱেশদ্বাৰ বা দুৱাৰদলিত গৰুৰ গোৱৰ মিহলাই চটিওৱাৰ কাৰণ হৈছে আমি গৰুৰ গোৱৰ আমি পবিত্ৰ বুলি মানোঁ যিধৰণৰ পূজা পাতলত গোবৰৰো প্ৰয়োজন হয় আৰু গোৱৰৰ পৰা উপকাৰ আৰু পোৱা যায় যেনেধৰণৰ কিছু মানুহৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰা বেমাৰ ৰোগৰ পৰা বাচিব পাৰি বা এই গোৱৰৰ পৰাই কিছু বেমাৰ বেমাৰ আজাৰবিলাক আঁতৰি যায় আৰু ঘৰৰ দুৱাৰদলিত এইকাৰণে কয় কাৰণ আমি ইয়াক পবিত্ৰ বুলি মানোঁ